হেল্ল' হেল্ল' গাৰ্গী অঁ কি কৰি আছা ক'ত আছা অঁ এইকেইদিন কলেজ গৈ আছ নে নাই যোৱা কলেজ কেতিয়াকৈ বন্ধ হ'ব বা অঁ বিশাললৈ যাবলগীয়া আছিলে বজাৰ কেইটামান কৰিবলৈ কেতিয়া বন্ধ পোৱা ক'বাচোন দেওবাৰে যাবা অঁ তুমি কিবা ল'বানে অঁ মোৰ পাকঘৰৰ বস্তু কেইটামান ল'বলগীয়া আছিলে তাৰপৰা ভাইটিলৈয়ো কিবাকিবি কাপোৰ কেইটামান ল'বলগীয়া আছিলে ওলাবা আকৌ নোযোৱাকৈ নাথাকিবা মোক মোৰ লগ নাই যে যাবলৈ অঁ ঠিক আছে ওলাম বাৰু অঁ হ'ব যোগাৰ কৰি থ'বা দেওবাৰলৈ আছে নহয় দিন কেইটামান এসপ্তাহ আছে এতিয়াও অঁ যোৱাৰ সময়ত খালি নেযাওঁ বুলি নক'বা মোৰ লগ নাই দেখি তোমাক লগ ধৰিছোঁ ঠিক আছে কিনি দিম বাৰু কি লাগে ক'বা খালি

মোৰ পাকঘৰৰ বস্তু কেইটামান ল'ব লাগিব মানে নাইকিয়া হৈছে

ঠিক আছে আছে